মোৰ এটা দৌৰাৰ স্মৰণীয় অভিজ্ঞতা হ'লে মই সৰুৰে পৰাই দৌৰ দৌৰিছিলোঁ এল পি স্কুলৰ বা হাইস্কুলৰ থাকোতেও দৌৰিছিলোঁ খেলপথাৰত দৌৰাত জইন কৰিছিলোঁ তাতো পুৰস্কাৰ পাইছিলোঁ তাৰপা স্কুলৰ পৰা কলেজলৈ গৈছোঁ কলেজতো তেনেকে খেল ধেমালি পাতে খেল ধেমালি দৌৰ প্ৰতিযোগিতা হয় দৌৰ প্ৰতিযোগিতাটো মই ফাৰ্ষ্ট ছেকেণ্ড হৈছোঁ তেনেকে আৰু বাহিৰত খেলিবলৈও যাওঁ খেলি মেলি খেলিও সেই খেলটো পুৰস্কাৰ পাইছোঁ দৌৰি আৰু কেনেকৈ উদযাপন কৰিছিল মই সৰুৰে পাই দৌৰা অভ্যাস কৰিছিলোঁ আৰু মোৰ যেতিয়া অসুখ এটা হৈছিলে সেই অসুখটো হোৱাৰ পৰাই মই প্ৰায় কাম বন কৰিব নোৱাৰা হৈছিলোঁ তাৰপা দৌৰিবলৈ ল'লোঁ দৌৰাৰ পিছৰ পৰা ডক্টৰৰ লগত পৰামৰ্শ কৰি দৌৰিবলে ক'লে দৌৰিলোঁ দৌৰাৰ পিছত মোৰ লাহে লাহে অকমান অসুখটোও ভাল হৈ আহিলে ভোক লাগিবলে ধৰিলে খাব পৰা সুষম খাদ্য খাই এনেকে ধুনীয়াকে স্বাস্থ্য আগৰ নিচিনা হৈ আহিলে

মোৰ দৌৰা এটা ভাল অভ্যাস মোৰ ৰাতিপুৱা সোনকালে শুই উঠি ৰাতিপুৱা খোজ কাঢ়োঁ দৌৰোঁ দৌৰি অহা আৰু খেল ধেমালিটো প্ৰতিযোগিতাত জইন কৰোঁ আমাৰ ওচৰে পাঁজৰে যিবিলাক খেল ধেমালি পাতে তাতো জইন কৰোঁ জইন কৰি তাত দৌৰতো দৌৰ প্ৰতিযোগিতা পাতে দৌৰতো পুৰস্কাৰ পাই থৈছোঁ মোক এই দৌৰাটোৱে এটা ভাল অভ্যাস ৰাতিপুৱা সোনকালে উঠো সোনকালে শুই উঠি ধুনীয়াকে দৌৰোঁ দৌৰি মেলি আহি ভাগৰ লাগে অকমান ভাগৰ লগাৰ পিছত আকৌ ৰৈ মেলি আকৌ দৌৰোঁ এনেকে স্বাস্থ্যটোৰ প্ৰতি নিজে যত্ন লৈছোঁ খেল ধেমালি পাতে কলেজতো পাতিছিলে কলেজতো তেনেকে খেল ধেমালি পতাত দৌৰত মই ফাৰ্ষ্ট হৈছোঁ এবাৰ এবাৰ ছেকেণ্ড হৈছোঁ খেলা ধূলাৰ প্ৰতিও মোৰ ৰাপ আছে খেলতো দৌৰো ফুটবল খেলোঁ ফুটবল খেলাটো দৌৰিবলগীয়া হয়েই গতিকে মই সকলোতে দৌৰি নিজৰ স্বাস্থ্যটোৰ প্ৰতি নিজে যত্ন লৈ থাকিব পাৰিছোঁ মোৰ এটা স্মৰণীয় শ্বেয়াৰ হৈছে মই ৰাতিপুৱা সোনকালে উঠি দৌৰো দৌৰি দুই দুই তিনি কিলোমিটাৰমান দৌৰাৰ পিছত মই আকৌ আহোঁ ঘূৰি আহোঁ নিজৰ যি স্থানৰ পৰা দৌৰি যাওঁ আকৌ ঘূৰি আহোঁগে ঘূৰি আহি সেই একেটা স্থানতে আকৌ দৌৰি আহোঁ একেটা জেগাতে বহুত খেল ধেমালি পাতে খেল ধেমালি পতাৰ পিছতো মই তাতো জইন কৰিছোঁ কলেজৰ দিনত কলেজত পঢ়িছোঁ কলেজতো সেইভাগে জইন কৰিছোঁ খেল ধেমালি পাতে খেলত প্ৰথম ছেকেণ্ড এনেকে দৌৰা অভ্যাসটো মোৰ ভাল অভ্যাস মই দৌৰিয়ে থাকোঁ কিবা এটা অকমান যত্ন কৰোঁ দৌৰি মেলি স্বাস্থ্যটো ভালকে ধুনীয়াকে ৰাখিছোঁ দৌৰিবলৈ হ'লে স'দায় নিজৰ মনটো লাগিব সোনকালে শুই উঠি বিচনাৰ পৰা উঠি জোতা মোজা পিন্ধি ধুনীয়াকে দৌৰাৰ দৌৰিবলৈ যাওঁ দৌৰি দৌৰি দৌৰি আহি আহি তিনি চাৰি কিলোমিটাৰমান দৌৰাৰ পিছত এখন ফিল্ড আছে সেই ফিল্ডখনতো কেবাপাকো ঘুৰোঁ দৌৰি মোৰ সেই অসুখটো যেতিয়াৰ পৰা হৈছিলে সেই অসুখটো দৌৰাৰ পিছৰ পৰা নাইকিয়া হৈ থাকিলে যেতিয়া মই সেই অসুখটো ভাল পালোঁ ডক্টৰেও ক'লে যে ৰাতিপুৱা সোনকালে উঠি দৌৰিব দৌৰাৰ পিছ দৌৰিলেই আপোনাৰ স্বাস্থ্য ভাল হৈ আহিব সেইমতে ডক্টৰৰ পৰামৰ্শ মতে মই ধুনীয়াকে ৰাতিপুৱা সোনকালে শুই উঠো শুই উঠি দৌৰোঁ দৌৰি দৌৰি স্বাস্থ্যটোৰ প্ৰতি নিজে যতন লৈছোঁ আৰু সেয়ে মই সদায় দৌৰাটো মই কেতিয়াও হেৰি নকৰোঁ দৌৰি থাকোঁৱেই সদায় এতিয়ালৈকে মই দৌৰিয়ে থাকোঁ দৌৰাৰ পিছত ইয়াৰ পিছতে আমাৰ সকলো গাঁৱৰ ল'ৰা ছোৱালীকো মই দৌৰিব লাগে বুলি কওঁ দৌৰি দৌৰি ল'ৰা ছোৱালীবোৰকো শিকাওঁ ধুনীয়াকে ল'ৰাখনেও উঠি সোনকালে উঠি দৌৰে ময়ো শিকাওঁ ল'ৰা ছোৱালীখনক সোনকালে উঠি দৌৰিব লাগে দৌৰাৰ পিছত স্বাস্থ্যটো ভালে থাকিব ভোক লাগিব এবাৰ ভোক লগা পিছত খাদ্য খাবলৈ মন যায় বেমাৰ আজাৰ কম হয় তেজটো চলাচল হৈ থাকে ধুনীয়াকে একদম দৌৰিব লাগে সদায় বিষ কোপ এইবিলাক সদায় স্বাস্থ্যৰ পৰা আঁতৰি থাকে দৌৰাটো এটা ভাল অভ্যাস দৌৰিব লাগে সদায় নিজে দৌৰি থাকিলে নিজৰ স্বাস্থ্যটোও ভালে থাকে মোৰ সেই দৌৰা পাই যি অসুখ হৈছিলে সেই অসুখটো এতিয়া দৌৰা পৰাই মই ভাল পালোঁ মই সদায় সোনকালে চাৰিটা চাৰে চাৰিটা বজাত উঠো উঠি ধুনীয়াকে দৌৰোঁ এখন ওচৰতে ফিল্ড আছে সেই ফিল্ডখনলৈ যাওঁ সেই ফিল্ডখনত চাৰিপাক পাঁচপাকমান দৌৰোঁগে দৌৰি মেলি আহি আকৌ ঘৰলৈকে সেইভাগে ঘৰলে ঘূৰি আহোঁ দৌৰি দৌৰি দৌৰি অহাৰ পিছত সকলোকে গাঁৱৰ ল'ৰা ছোৱালীবোৰক কওঁ বুজাওঁ ৰাতিপুৱা সোনকালে উঠি দৌৰিবা দৌৰিলে মানুহৰ স্বাস্থ্য ভাল থাকে কোনো বেমাৰ আজাৰ নহয় খাদ্য খাবলৈ মন যায় ভোক লাগিব সেনেকে মই সদায় ল'ৰা ছোৱালীখনকো বুজাওঁ নিজেও দৌৰোঁ দৌৰি দৌৰিয়ে মই সদায় স্বাস্থ্যটো ভালে ৰাখিছোঁ